অঁ হেল্ল' মই হেৰি ওৱান জি বি ডাটা এটা ভৰাইছিলোঁ ইমান লাহে লাহে চলিছে যে কি কাৰণে হৈছে এনেকুৱা এই সদায় ভৰাওঁ সদায় লাহে লাহে চলে সদায় এনে ভৰাওঁ সদায় লাহে চলে যে মোৰ এইবোৰ অনলাইন কিবাকিবি কৰা কাম কৰা হেৰি এইবোৰ ইউটিউব চোৱা ফেচবুক চোৱা এইবোৰ চলাবলৈ কৰিবলৈ দিগদাৰ হৈছে নহয় আপোনালোকে ইমান লাহে লাহে চলিছে এইটো ভালকৈ চাব লাগে কেলেই ইমান লাহে লাহে চলিছে আপোনালোকে সেইটোৰ প্ৰতি গুৰুত্ব দিব লাগে এনেকৈ চলিলে কেনেকৈ হ'ব আৰু কিমান এনেকৈ হেৰি ৰিচাৰ্জ কৰিম আমি ইমান লাহে লাহে চলিলে ইমান ৰিচাৰ্জ কৰিব নোৱাৰোঁ নহয় আমি আমাৰ ইমান সদায় সদায় সদায় সদায় সদায় ৰিচাৰ্জ কৰিব নোৱাৰোঁ নহয় ইমান শ্ল' শ্ল' শ্ল' আৰু যিমানটো ভৰাওঁ সিমানটো নচলেগৈয়েই আৰু